হেল্ল' অঁ ভালে ভালে কওকচোন অঁ ভালে কথা সোণাৰীত আহিব পাৰে কিবা অসুবিধা আছেনি অঁ ইয়াত পাব হোটেল চোটেল আপোনাৰ কিমান টকামান সুবিধাৰ ৰুম লাগিছিলে বাৰু কিমান দিনৰ কাৰণে লাগে বাৰু এসপ্তাহ কাৰণে পোন্ধৰশ ষোল্লশ টকীয়া ৰুম ভাল ৰুম পাব আপুনি আপুনি সোণাৰীত থাকিব সোণাৰীত এখন আছে মোৰ লগৰজনৰ হোটেল এখন আছে তেওঁ হোটেলত মই তেওঁ কণ্টেক্ট কৰিব ব্ৰহ্মপুত্ৰ হোটেল হোটেলখনত আপোনাক কণ্টেক্ট কৰি দিব পাৰিম তেওঁ আপুনি আপোনাক মই তেওঁৰ ফোন নম্বৰটো দি দিম আপোনাক মেছেজত আৰু মই আপোনাৰ কথাটো মই কথাটো কৈ দিম ভাল হ'ব হোটেলখন আপুনি তেওঁলোকত এবাৰ ফোন কৰি তেওঁলোকৰ ফোন কৰি কথা পাতি ল'লে হয় মই সকলোবোৰ কথা কৈ দিম আপুনি খোৱা বোৱা সুবিধাও ভাল পাব এখন হোটেল আপুনি একো অসুবিধা নাপায় আপুনি আপুনি খালী মই আপোনাক কণ্টেক্ট নম্বৰটো তেওঁৰ দি দিম আৰু মই কথা পাতি আপোনাক সকলোবোৰ জনাই দিম বাৰু নহ'লে আপোনাক মই ফোন কৰিম লগত কথা পাতি পিনে হোটেল পৰা আপোনাৰ সোণাৰী তিনিআলিৰ ওচৰতে আছে আপোনাৰ গাড়ীৰ পৰা নামিয়েই হোটেলখন পাব নাই নাই ধুনীয়া হোটেল আপুনি একো চিন্তা কৰিবৰ দৰকাৰ নাই নাই বহুত দূৰ তাত আপুনি একো চিন্তা কৰিব নালাগে হ'ব আপুনি চিন্তা কৰিব নালাগে মই আপোনাক ফোন কৰিছোঁ বা তেওঁক জনাই পিনে হোটেলখনত মই ফোন কৰি আপোনাক কনফাৰ্মেশ্যনটো দি দিছোঁ ঠিক হ'ব তেতিয়া সুবিধা ভাল আপোনাক গাড়ী ওচৰতে গাড়ী পাব আপুনি তাৰমানে আপোনাৰ বাছ ষ্টেণ্ডৰ মুখতে সমুখতে আছে ও অঁ আপোনাক তেওঁলোকক কৈ দিম অঁ মই চব দেখুৱাই দিব আপোনাক মই তেওঁলৈ ফোন কৰি লৈছোঁ আপুনি এতিয়া আপোনাক মই জনাই আছোঁ এতিয়া ফোনটো থওক জনাই দিম মই তাৰমানে হ'ব তেতিয়াহ'লে আপোনাক মই তেওঁলোকক কণ্টেক্ট কৰি পিনে আপোনাক মই জনাই আছোঁ ৰুম খালী আছে নাই অঁ